ভাৰতৰ আন বহুতো ৰাজ্যৰ দৰে অসমতো মাতৃভাষা মাধ্যমত পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ সংখ্যা অতি কম কম হৈ আহিছে আ আজিৰ সময়ত অসমৰ অৰ গাঁৱত বা চহৰে নগৰে প্ৰায় সকলো ক্ষেত্ৰতে পিতৃ মাতৃ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয় ভৰ্তি কৰা প্ৰৱনতা জাগি উঠিছে সেয়া আমি দেখিব পাইছোঁ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত পঢ়িলেহে ল'ৰা ছোৱালী ডাঙৰ মানুহ হ'ব পাৰিব বুলি এটা ধাৰণাও গঢ়ি উঠিছে এনে ধাৰণাই মানুহৰ মনত গোজপুতি বঢ়াৰ এটা প্ৰধান কাৰণ হ'ল অসমীয়া বা আন ভাৰতীয় ভাষাৰ মাধ্যমৰ যিবোৰ চৰকাৰী বিদ্যালয় চলি আছে সেইবোৰ নিজৰ সন্তানত ভৰ্তি কৰিবলৈ অভিভাৱক কুণ্ঠাবোধ কৰিব লৈছে এই এই ইয়াৰ পিছত কাৰণবোৰ হৈছে যে চৰকাৰী বিদ্যালয়সমূহত তাৰ আন্তঃগাঁথনিৰ বিশেষ পৰিৱৰ্তন এতিয়াও হ'ব পৰা নাই এতিয়াও বিদ্যালয়সমূহত পৰি পৰিষ্কাৰ প্ৰস্ৰাৱগাৰ আমি দেখিবলৈ নাপাওঁ যাৰ কাৰণে অভিভাৱকে নিজৰ ল'ৰা ছোৱালীবোৰক চৰকাৰী বিদ্যালয়ত নপঠিয়াই তেওঁলোকে ভাল নিজৰ ল'ৰা ছোৱালীবোৰক সুৰক্ষিত বা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ভাল বিদ্যালয়ত পঢ়ুৱাব বিচাৰে অ' চৰকাৰী বিদ্যালয় ছাত্ৰ শিক্ষকৰ অনুপাতো এতিয়া আমি দেখিব পাৰোঁ অতি দুখ লগা প্ৰায় কমি আহিছে যিসকল পিতৃ মাতৃ সন্তানক অসমীয়া মাধ্যমত পঢ়াব খোজে তেওঁলোকৰ পঢ়া প্ৰধান অসুবিধাটো হ'ল অসমত এতিয়াও পৰ্যাপ্ত পৰিমাণে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে সা সুবিধা থকা অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়ি উঠা নাই যাৰ কাৰণে অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক ভাল এখন বিদ্যালয় পঢ়াবলৈ বিচাৰে অৱশ্যে এইখিনিতে ক'ব লাগিব যে ছাত্ৰ ছাত্ৰী মেধাৰ লগত মাধ্যমৰ কোনো পোনপটীয়া পোনপটীয়া যোগ সূত্ৰ নাই যিকোনো মাধ্যমত পঢ়ি মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সাফল্য অৰ্জন কৰি একোজন ভাল নাগৰিক হ'ব পাৰে কিন্তু অসমত অসমীয়া মানুহৰ ল'ৰা ছোৱালীৰ ল'ৰা ছোৱালীয়ে মানে ইংৰাজী মাধ্যমত পঢ়িবলৈ ঢা ঢাপলি মেলাটোৱে অসমীয়া ভাষাৰ লৈ মেলি এটা এটা শংকত কঢ়িয়াই আনিছে বিশেষকৈ আমি দেখিব পাৰিছোঁ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত বিদ্যালয়সমূহত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অসমীয়া ভাষাটোৰ লগতে ভালদৰে পৰিচিত হোৱাৰ সুযোগে নাপায় আৰু তেওঁলোকে অসমীয়া ভাষাৰ একো অস্তি অস্তিত্বই চিন নাপায় কিছুমান বিদ্যালয়ৰ অসমীয়াৰ বিষয়টো থাকে যদিও কেৱল এনে দে দেখাবৰ কাৰণেহে থাকে ৰাখা হয় অসমীয়া বিষয়ত পোৱা নম্বৰকেইটা মুঠ নম্বৰ সিহঁতৰ মাৰ্কশ্বীটত যুগ নহয় এইবোৰ কাৰণতে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যম অধ্যয়ন কৰা ল'ৰা ছোৱালীয়ে অতি কম সংখ্যকহে ভাষাটো শুদ্ধকৈ ক'ব বা লিখিব পৰা হয় এতিয়া বহুতোৰে মানে বহু বহুতৰ মূলত বদ্ধমূল ধাৰণা হৈছে যে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা কৰা ল'ৰা ছোৱালী অসমীয়া লিখিব পঢ়িব পাৰে আৰু সেয়েহে অসমীয়া ভাষা জীয়াই ৰখাটো তেওঁলোকৰ কৰ্তব্য সেয়ে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়া লিখিব পঢ়িব ক'ব নজনাটো সাধাৰণ কথা বুলিয়ে গণ্য কৰা হয় বহুতো অসমীয়া পিতৃ মাতৃ ইংৰাজী মাধ্যমত পঢ়া ছোৱালীয়ে অসমীয়া নজনা কথাটো লাজ পোৱাৰ সলনি গৌৰৱবোধহে কৰে সেয়েহে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িলে অসমীয়া নাজানিলেও হয় বুলি হাত সাৱতি বহি থকা মানুহৰ অভাৱ নাই বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাই যেনে যেন লাহে লাহে অসমীয়া মাধ্যমক এলাগী কৰিবলৈ লৈছে এ এনে কাৰ্য অসমীয়া মাধ্যমত পঢ়া শুনা কৰা উপযুক্ত পাঠ্যসকলৰ যি অৱমাননা কৰিছে ভাৰতত যিকোনো এখন ৰাজ্যৰ পৰিচয় হ'ল ভাষা কাৰণ মূলত ভাষাৰ ভিত্তিতে স্বাধীন স্বাধীন ভাৰতৰ ৰাজ্যসমূহ গঠন কৰা হৈছিল অসমৰ দৰে এখন নানা জাতি উপজাতি বা ধৰ্মালম্বীৰ লোক বাস কৰা ৰাজ্যত অসমীয়া ভাষাই এনজৰিৰ দৰে কাম কৰি আহিছে সেয়েহে অসমত অসমীয়া ভাষা জীয়াই থাকিবই লাগিব নামনি অসমৰ চৰ চাপৰিত বাস কৰা যিবোৰ লোক আছে জনগোষ্ঠী আছে তেওঁলোকে অসমীয়া ভাষা আঁকোৱালি লোৱাটো অসমীয়া ভাষাৰ বাবে আশাৰ বতৰা হয়

অসমীয়া মাধ্যমক জীয়াই ৰাখিবলৈ আৰু এতিয়াও অসমীয়া মাধ্যমে পঢ়িবলৈ আগ্ৰহী ছাত্ৰ ছাত্ৰী উৎসাহিত কৰিব লাগে আৰু সেইদৰে চৰকাৰী অসমীয়া মাধ্যমিক বিদ্যালয়সমূহত একোটাকৈ শাখা শাখা ইংৰাজী মাধ্যমে মুকলি কৰি দিব লাগে আৰু তেনেকৈ ব্যক্তিগত খণ্ডৰ যিবোৰ ইংৰাজী মাধ্যমৰ যিখিনি স্কুল বিদ্যালয়সমূহ তাতে অসমীয়া ভাষা অসমীয়া সেই বিষয়টো ৰাখিব লাগে